মই মানে দুদিনমানৰ আগতে ফ্লিপকাৰ্টত কাপোৰ এযোৰ অৰ্ডাৰ দিছিলোঁ কাপোৰযোৰ অহা ডেটটো দিছিলে হেৰি উনত্ৰিছ আগষ্টত দিছিলে এতিয়ালৈকে মানে কাপোৰযোৰ অহা নাই আৰু কিবা এটা কাৰণত মানে অলপ খেলিমেলি এটা হৈ আছে তাৰ পিছতে এই কাষ্টমাৰ কেয়াৰলৈ ফোন কৰিলোঁ ফোন কৰি ক'লে যে আপুনি হেৰি কৰি দিয়ক আকৌ কেনঞ্চেল মাৰি আকৌ মানে অৰ্ডাৰটো দি দিবলৈ কৈছিলে আকৌ এবাৰ অৰ্ডাৰ দিলোঁ আকৌ কিবা কেনঞ্চেল বুলি দেখাই আছে ভালকৈ মানে অৰ্ডাৰটো কনফাৰ্ম নহ'ল তাৰ পিছত মই ভাবিলোঁ আকৌ ফোন কৰিলোঁ দাদাজনলৈ ক'লে যে কিবা এটা হৈ আছে তোমাৰ একাউণ্টত খেলিমেলি এটা হৈ আছে তাৰ পিছত আকৌ আকৌ অৰ্ডাৰ দিবলৈ দিছে তাৰ পিছত ভাবিছোঁ এতিয়া বস্তুটো ভালেই আহেনে এতিয়া বা বেয়াই আহে তাৰ পিছতে মানে কনফিউজ হৈ আছো অৰ্ডাৰটো হ'ল নে নহ'ল অলপ মানে খেলিমেলিও দেখাই আছে মোৰ ফোনত আৰু এবাৰ অৰ্ডাৰ দিছিলোঁ ফ্লিপকাৰ্টত জেকেট এটা জেকেটটো ভাল বুলিয়ে দেখালে দেই তাৰ পিছত ফাইভ হাণ্ড্ৰেড লৈছিলে জেকেটটোত আহিলে কিবা মানে দেখাইছে বেলেগ এটা আৰু আহিছে বেলেগ এটা কিবা তাৰপৰা চাইজৰ খেলিমেলি হৈছে তাৰ পিছত আকৌ কালাৰটো চেইঞ্জ হৈ আহিছে কাপোৰটো বেয়া আহিছে দেখাওঁতে কিন্তু ভালেই দেখাইছিলে দেই তাৰ পিছত মই ভাবিছিলোঁ সেই তেতিয়া ভাবিছিলোঁ যে ফ্লিপকাৰ্টত অৰ্ডাৰ মানে অনলাইনত শ্বপিং কৰাটো হেৰিয়ে নেকি আকৌ এতিয়া মই ভালকৈ হ'ব বুলি ভালেই আহিব বুলি দিছিলোঁ অৰ্ডাৰটো মানে কিবা হেৰি হৈ আছে অলপ প্ৰব্লেম দিছে ভালকৈ মানে দেখুওৱা নাই মানে হেৰি কনফাৰ্ম হোৱা নাই অৰ্ডাৰটো